কৰ্মৰ বাহিৰত ৰুচি বুলি ক'লে মই খেলি ভাল পাওঁ যিহেতু ক্ৰিকেট খেলোঁ মাছ ধৰি ভাল পাওঁ নিজৰ পুখুৰীত খেৱালী জাল লৈ পেনি মই জাল মাৰোঁ সেইটো এটা মই বহুত ভাল পোৱা কাম দ্বিতীয়তে আহিলে মই চিনেমা চাই ভাল পাওঁ অসমীয়া চিনেমা বলিউডৰ চিনেমা হওক বা হলিউডৰ চিনেমা মই চিনেমা চাই বহুত ভাল পাওঁ আৰু পৰাপক্ষত ৰুচি বুলি ক'বলৈ হ'লে মই খাদ্য বনায়ো খুব ভাল লাগে মোৰ নিজে বনাই মাংস বনাই খুব ভাল পাওঁ মই আৰু মাংস নিজে বনাই খোৱাৰ আমেজো অকণমান বেলেগ ৰুচি বুলি ক'লে সাধাৰণতে মোৰ এইকেইটাই মই এইকেইটা কৰি বহুতেই মানে ভাল পাওঁ